বানপানী হয় ন' আমাৰ ফালে আমাৰ গাঁৱত মানে বানপানী হয় পুৰা সেই বানপানীত মানে সাঁতোৰ বুলিনো কি ক'ম সাঁতোৰিবলৈ সৰুৰে পৰাই শিকিছোঁ মাহঁতে মাহঁতৰ লগত যেতিয়া খেতি চেতি কৰিবলৈ যাওঁ ন' পথাৰলৈ পথাৰলৈ খেতি চেতি কৰিবলৈ যাওঁতে মানে বোকা পানীতে অলপ চলপ বোকা পানী থাকোঁতে মানে পৰিয়ে দিওঁ আৰু তাতে মানে মাহঁতৰ লগত যেতিয়া যাওঁ মাহঁতে যেতিয়া পথাৰত মানে মাটি চাটি ৰুই থাকে তেতিয়া যাওঁ তেতিয়া গৈ মানে

মানে কেনেকৈ

উশাহটো একদম পূৰা দীঘলকৈ লৈ দিওঁ ন' লাহে লাহে লাহে লাহে মানুহটো একদম পাতলা হৈ দিওঁ লাহেকৈ তেতিয়া মানে পানীত পূৰা উপঙি যাওঁ আৰু

নাও যেনেকৈ লাহে লাহে বঠা মাৰি যায় তেনেকৈ হাত দুখন মেলি মানে নাও বঠা লিখিয়াকে মাৰি লাহে লাহে গৈ থাকিব লাগে মানে আৰু ভৰিকেইটাও মাৰিব লাগিব মানে চাইকেলিঙৰ লিখিয়াকে চাইকেল যেনেকৈ চলাওঁ তেনেকৈ মানে পূৰা

এইটো থিয় সাঁতোৰ বুলি কয় ম থিয় সাঁতোৰত মানে ভৰিকেইটা আপেন চাইকেলিং কৰি থাকিব লাগে হাত দুখনো মানে চাইকেলিঙৰ লিখিয়া মাৰি থাকিব লাগে মানে

মানুহ উশাহ চুশাহবোৰ পূৰা গাটো মানে পূৰা পাতলা কৰি দিলে মানে উশাহ চুশাহটো একদম দীঘলকৈ লৈ শ্বাসটো একদম কৰিলে মানে পানীত উপঙি যায় পূৰা